জন্তু জন্তুবোৰৰ ভিতৰত মই পোৱালি গৰুৰ কথাই কৈছোঁ প্ৰথমতে গৰু যেতিয়া গাভিনী হয় গাভিনী হোৱাৰ পাছত আমি ঘৰ ঘৰতে আমি ভালকৈ ৰাখোঁ চোৱা চিতা কৰোঁ ভাল কৰি তাৰপাছত যেতিয়া জন্ম হয় সিহঁতক ভালকৈ আমি গৰম পানী দি পেলাই কুহুমীয়া গৰম পানী দি ভালকৈ আমাক সেই ভালকৈ চাফ টাফ কৰি তাৰপাছত ভালকৈ ৰাখোঁ তাৰপাছত পেটত থোপা দিওঁ আমাৰ গৰুৰ থোপা দিয়া বুলি কয় সেই গৰুৰ থোপাটো গৰুটোক মানে পোৱালিটো আমি গৰম কৰি মানে বডিটো গৰম কৰি ৰাখি থোপা এটা দিওঁ দিওঁ তেনেকৈ দি মানে এই কৰি ৰাখোঁ আমি তাপাছত মাকক সদায় লগাই থওঁ লগতে ৰাখোঁ অনবৰতে মাকতো থাকেই আৰু তেনেকৈ আমি কমচেকম এমাহ আমি বাহিৰত যাব নিদিওঁ টাইম আৰু খাই এমাহত আমি পোৱালিটো পখালি মাকৰ গা গাখীৰে খুৱাই থাকোঁ গৰুক আৰু কিছুমান পোৱালিয়ে মাকৰ গাখীৰ খাবলৈ যদি বেমাৰ তেমাৰ হয় তেনেকৈ হয় আমি কি কৰোঁ বেলেগ আমি দুধদানিত গাখীৰ ই কৰোঁ মিক্স কৰাই তেনেকৈও খুৱাওঁ আৰ যদি ভাল যদি হয় তেনেহ'লে আমি সেই দুই এমাহ কমচেকম গাখীৰ মানে মাকৰ গাখীৰটো খুৱাই ৰাখোঁ তেনে কৰি খুৱাই খুৱাই খুৱাই তেনেকৈ আমি মানে এই কৰি ৰাখোঁ মানে আৰু এই মই আমি আমি পোৱালিটো বাহিৰত মাকৰ লগত যাব নিদিওঁ আমি ঘৰতে ৰাখোঁ আৰু মাকটোক আমি দেকুৰ দেওঁ আৰু ওচৰে পাজৰে দেকু দি আনি মাজে মাজে পোৱালিটো টাইম টু টাইম দুবাৰ তিনিবাৰ মানে এই কৰোঁ গাখীৰ খুৱাওঁ ধৰি পেলাই আৰু মাজে মাজে হেৰিটো আমি ফণী আছে আমাৰ কিছুমান প হেৰি কৰা সেই ফণীৰে আমি আঁচুৰি আঁচুৰি সেইবিলাক হেৰি কৰি যাওঁ কিবা বাচি থাকিলে চাফ চাফাই কৰি দিওঁ মানে কিবা যদি বেয়া বস্তু ওলায় আৰু সাত দিনৰ পাছত যেতিয়া হেই হয় নাভিডাল নিজে নিজে কোঁচ খাই যায় তাৰপাছত ধোঁৱা চোৱা দি তেনেকৈ আমি ৰাখিলে সোনকালে অতি ই হয় পোৱালিবিলাকৰ আৰু আমাৰ ইয়াতে কিছুমান জেগাত মানুহে গৰু পালিছে দেখিছোঁ সিহঁতে জাৰ্চি গাই পালিছে জাৰ্চি গাইটো ইয়াতে খুব ভাল মানে উৎপন্ন হয় জাৰ্চি গাইৰ গাখীৰটো বেছিকৈ ওলায় পোৱালিবিলাকো ডাঙৰ ডাঙৰ ডাঙৰ ডাঙৰ হয় সিহঁতে ক্ৰছ কৰি পেলাই ডাঙৰ কৰি ই কৰে ভেটেইনেৰী হেৰিত লৈ যায় ইনজেকশ্যন দিয়ে ইনজেকশ্যন তেনেকৈ দি হেৰি কৰে সিহঁতে প্ৰেগনেণ্ট কৰে কৰি তাৰপাছত ডেলিভাৰী কৰে কৰি কৰি পোৱালিবিলাকো ডাঙৰ হয় ডাঙৰ হৈ তাৰপাছত ঘৰতে সিহঁতক ভালকৈ ৰাখে ৰাখি তেনে কৰি মানে সিহঁতক মানে গৰুবিলাকক ভালকৈ গৰুবিলাকক ভালকৈ হেৰি কৰি ৰাখে মানে এই কৰি চো চোৱা চিতা কৰি আমি ৰাখোঁ মানে তাৰপাছত কুকুৰৰ পোৱালি হ'লেও তেনেকুৱা কুকুৰৰ পোৱালি হ'লেও কুকুৰক মানে আমি ভাল ছেফ্টি জেগাত ৰাখোঁ ৰাখি পেলাই তাৰপাছত সৰু কুকুৰটোৰ লগত মাকক সদায় লগত ৰাখি দিওঁ কুকুৰক চাফ চাফাই কৰি ৰাখোঁ ভাল কৰি আৰু সুন্দৰ কৰি ৰাখোঁ আৰু কিবা যদি হেৰি হয় ডক্তৰৰ পৰামৰ্শ লৈ সেইমতে আমি ঔষধটো খোৱাৰ ব্যৱস্থা কৰোঁ আৰু আমাৰ ওচৰৰে ইয়াতে বিশেষকৈ আমাৰ মানে জাৰ্চি গৰুৱে বেছিকৈ আছে আৰু ভাল জাতৰ কুকুৰটো কুকুৰটোকো বিশেষকৈ আমি ভাল কুকুৰ তেনেকৈ ইয়াতে আমাৰ নাই আৰু লোকেল কুকুৰেই লোকেল জাতৰ কুকুৰেই থাকে আৰ সিহঁতে তেনেকৈ লাহে লাহে ডাঙৰ হৈ যায় তাৰপাছত মাক যেতিয়া দুমাহ তিনিমাহ হোৱাৰ পিছত নিজে নিজে সিহঁতে মাকৰ লগত ঘূৰি ফুৰে আৰু বিশেষকৈ আমাৰ বৰপেটা এৰিয়াত জাৰ্চি পোহা বহুত মানুহ আছে ইহঁতে তেনেকৈ গাখীৰ চাখীৰ বিক্ৰী কৰিয়ে চলি থাকে সিহঁতৰ ব্যৱসায় কৰি তাৰপিছত সিহঁতে পোৱালিবিলাক ভালকৈ ৰাখে আৰু সিহঁতে কৈছোঁ নহয় এমাহ কমচেকম সিহঁতে মানে ই নকৰে গাখীৰটো মানে ধোৱা নুধুৱে সিহঁতে গাখীৰ নিখীৰায় কাৰণ সিহঁতে খালি পোৱালিটোক খোৱাৰ কাৰণে এই শকত আৱত কৰাৰ কাৰণে সিহঁতে সদায় ই কৰে আমি গাখীৰ এমাহমান পোৱালিটোক খাবলৈ দিওঁ এই পোৱালিটো এমাহমান হোৱাৰ পাছত আমি অলপ অলপকৈ গাখীৰ খীৰাই পেলাই নিজেও খাওঁ কেতিয়াবা বেছি যদি ওলায় তেনেকৈ আমি বিক্ৰী কৰোঁ তেনেকৈ মানে হেৰি হয় চলি আছে এতিয়া আৰু এইটো হ'ল জাৰ্চি গাইৰ কথা কৈছোঁ মই জাৰ্চি গাইটো খুবেই ভাল জাৰ্চি গাই যোৱা বছৰ কিনিছোঁ আৰু এইটো বহুত আমাৰ গৰীৱ মানুহ আছে জাৰ্চি গাই পালি পেলাই ঘৰ এখন সংসাৰ চলাই আছে সিহঁতে সিহঁতৰ এই বিষয়ে যথেষ্ট নলেজ আছে সিহঁতৰ আৰু তেনেকৈয়ে সিহঁতে কৰে আৰু গোটেই সিহঁতৰ এইবিলাক মানে জন্তু জানোৱাৰৰ বিষয়ে যথেষ্ট আইডিয়া আছে আমি দেখিছোঁ মই আৰু সিহঁতে বহুত মানে এই কৰে মানে তেনেকৈ আৰামত ৰাখি আছে সুন্দৰকৈ চলি আছে এখন ঘৰ সুন্দৰকৈ চলি আছে গৰুৰ ওপৰতে মানে ই কৰি গৰু ব্যৱসায় কৰি পেলাই চলি আছে তেনে কৰি আৰু পোৱালি তোৱালিবিলাক যদি বেছি হয় এতিয়া যদি দমৰা আকৌ পোৱালি হয় তেনে ডাঙৰ কৰি কৰা কৰে দুবছৰ তিনিবছৰ ডাঙৰ কৰাৰ পিছত এই পোৱালিবিলাকত বিকি দিয়ে বিক্ৰী কৰি দিয়ে সেইবিলকৰ দামো বহুত দাম পায় তিনিবছৰ বা দুবছৰ পাছত কেতিয়াবা চাৰিবছৰ পাছত এইবিলাকক যদি বিক্ৰী কৰে দুহাজাৰ পাঁচ হাজাৰ দহ হাজাৰ ডাঙৰ যদি হয় আঠ দহ বছৰ যদি হয় তেনেহ'লে এইবিলাকৰ ত্ৰিছ হাজাৰ চল্লিছ হাজাৰলৈকে সেইটো মানে টকা পাই যায় এইটো ব্যৱসায় খুবেই ভাল মানে দমৰা হ'লে দমৰা কৰি ডাঙৰ কৰি পেলাই বিক্ৰী কৰে মানে বিক্ৰী কৰি দিয়ে তেনেকৈ প্ৰকৃত হয় আৰু যদি দামুৰী হয় দামুৰী হ'লে কি কৰে মানে গাই দামুৰী কিন্তু ফেমেল সেইবিলাকক ঘৰতে ৰাখে ৰাখি ডাঙৰ দীঘল কৰে কৰি সিহঁতক তেতিয়া প্ৰজননৰ সময় হয় প্ৰজননৰ সময়ত সিহঁতক কি কৰে সিহঁতক ভেটেনেৰি হপি হস্পিটেলত লৈ গৈ পেলাই সিহঁতক বে ইনজেকশ্যন দিয়ে প্ৰেগনে প্ৰেগনেণ্ট ইনজেকশ্যন দিয়ে বেজি চেজি দি পেলাই ঘৰ আনে ৰাখে ঘৰতে খাদ্য পাতি দি সুন্দৰকৈ ঘাঁহ চাঁহ আনি ঘাঁহ তাৰপাছত চাপৰ তাপৰ এইবিলাক খুৱাই সিহঁতে মানে চলি থাকে আৰামত আৰামত তেনেকুৱা চলি থাকে হেৰি তেনেকৈ মনে চলি চলি আৰুে এনেকৈ ডাঙৰ দীঘল কৰি তাৰপাছত তেনেকৈ মানে ইহঁতক ঘৰতে ৰাখে আৰু ধুনীয়াকৈ চাফ চাফাই কৰি সিহঁতক ৰাখে সুন্দৰকৈ তেনেকৈ সিহঁতে চলি থাকে আনন্দ কৰি আৰু সেইবিলাকৰ ভিতৰত চবচে ভাল জাতৰ হ'ল আমাৰ ইয়াতে মানে বৰপেটা এৰিয়াত মানে জাৰ্চি গাইটো বেছিকৈ মানে এই কৰে জাৰ্চি গাই আমি জাৰ্চি গাইৰ পৰা তেওঁ গাখীৰ বিক্ৰী কৰিও যথেষ্ট পইচা পায় দমৰা গৰু হ'লেও সেইবিলাক বিক্ৰী কৰিও মানে যথেষ্ট পইচা পায় আৰু কিছুমানে ঘৰতে সেইবিলাক চাপৰ ঘাঁহ এইবিলাক আনি পেলাই কিনি আনি সিহঁতক মানে খুৱাই থাকে আজিকালি নতুন নতুন কিছুমান খাদ্য ওলাইছে মই সেই খাদ্যবিলাক বৈজ্ঞানিক খাদ্য ছাইণ্টিফিক খাদ্য সেই খাদ্যবিলাক খুৱাই সিহঁতক মানে ৰাখি থাকে সুন্দৰ কৰি মানে সুন্দৰকৈ সিহঁতি চলি থাকে তাৰপাছত আৰু বহুত মানুহ মই দেখিছোঁ কিছুমানে আকৌ পাল পাল কৰি পেলাই আকৌ পথাৰত লৈ যায় বিছজন বিছটা পঁচিছটা কৰি লৈ যায় পাল কৰি গোটেইকেইটা যায় ৰাতিপুৱা লৈ যাব আঠটা নটা মানত লৈ যাই আকৌ সন্ধিয়া আবেলি চাৰিটামান পাঁচটামান বজাত ঘূৰাই লৈ আহিব আৰু তেনেকৈ ৰাখিব মানুহ লগাই পেলাই তেনেকৈ ৰাখিব চলি থাকে গোটেই তেনেকৈ মই দেখিছোঁ ইয়াতে আৰু কিছুমান মেক্সিমাম নিজৰে ৰুম ঘৰতে কিছুমান গোহালি বনায় গোহালিবিলাক বনাই তাতেই মানে খাদ্য পাতি দি ভালকৈ ৰাখে সুন্দৰ কৰি ৰাখে আৰু মাজে মাজে সিহঁতক ডক্তৰৰ পৰামৰ্শ লৈ ডক্তৰে ভিজিট কৰে চাব আহে আৰু ডক্তৰৰ পৰামৰ্শ লৈ সিহঁতক যি বেমাৰ আজাৰ হয় তাহাঁতক সেই মতে চিকিৎসা কৰে চিকিৎসা কৰি মতে সুন্দৰকৈ মানে ঘৰত মানে চলাই থাকে আৰামত কোনো মানে ই নাই মানে ন' টেনশ্যন আৰু তেনেকৈ জীৱিকা কৰিয়ে বহুত আমাৰ বৰপেটা ৰাইজে বিশেষকৈ গাঁৱলীয়া সমাজত এনেকৈ আমাৰ চলি থাকে মানুহবিলাকে মই দেখিছোঁ আৰু বহুত ই মানে আৰু বিশেষকৈ আমাৰ ইয়াতে যিটো মিঞা মানুহ আছে মিঞা মানুহ আছে মেক্সিমাম সিহঁতৰ মানে মেইন খাদ্য হৈছে কৃষি কৃষি বুলি ক'লে তেওঁলোকে আৰু গৰু জন্তুৰ ভিতৰত তেওঁলোকৰ গৰু গৰুটো পালিবই সিহঁতে গৰুও পালে ম'হ পালে যথেষ্ট সিহঁতে সেনেকৈ তেনেকৈ মানে ই কৰে আৰু যথেষ্ট পইচাও পায় তেনেকৈ ব্যৱসায় কৰি সিহঁতে তেনেকৈ চ আৰামত চলি থাকে মানে সিহঁতে ম'হৰ বিজনেছ কৰে সিহঁতে ব্যৱসায় কৰে তাৰপাছত গৰুৰ বিজনেছ কৰে সিহঁতে ডাঙৰ গৰু হ'লে সিহঁতক লৈ যায় লৈ যাই পেলাই বিক্ৰী কৰে সিহঁতে তেনেকৈ কৰি